হেল্ল' ৰীতা অঁ মই মানে তহঁতৰ ঘৰৰ ওচৰৰ মাইনা হোটেল যে মাইনা ৰেষ্টুৰেণ্টৰপৰা কেক দুটা আৰু মিঠাই অৰ্ডাৰ দিম ভাবিছিলোঁ যিহেতু মোৰ বাৰ্থডে আহি আছে তই বাৰু ৰেষ্টুৰেণ্টখনৰ মিঠাই আৰু কেকৰ দাম কিমান জান নেকি আৰু বস্তুবোৰ কেনেকুৱা বাৰু অঁ তই যদি জান মোক ক'বিচোন মানে আমাৰ ওচৰত তেনেধৰণৰ ৰেষ্টুৰেণ্ট নাই বাবে তোকে সুধিলোঁ তই সকলোবোৰ কথা জান যদি জনাবিচোন দেই